হেল্ল' অঁ হয় অঁ অঁ গম পাইছোঁ ক' ক' আপুনি এইবাৰ ইলেকশ্যনত উঠিছে অঁ অঁ অঁ অঁ অঁ এইফালে বাৰু আপোনাৰ মানে ফিল্ডটো ফিল্ডখন ভালেই আছে আপুনি মুঠতে এইফালৰ কিছুমান কাম অকণমান ৰৈ গৈছে যেনে ৰাস্তাকেইটা অকণমান চাব লাগিব আৰু আপুনি এই লাইটৰ আৰু চলাৰ লাইটৰ সুবিধাটো কৰি দিলে বেছি এইফালে হাতী যে ওলায় অঁ সেইখিনি অকণমান কৰি মেলি দিলে আপোনাৰ মানে ফিল্ডখন বাদ বাকী ভালেই দেখিছোঁ আৰু এইফালে অঁ আপুনি সেইকেইটা অঁ সেইটোৱে অঁ অঁ

অঁ অঁ বাকী আমি বাৰু এই আত্মসহায় গোটবিলাকৰ মিটিঙবিলাকতো আপোনাৰ বিষয়ে কৈছোঁ অঁ আপোনাৰ পাৰ্টীৰ বিষয়ে সকলোকে ভালকৈ বুজাই দিয়া হৈছে সকলোৱে ভালেই পাইছে বাৰু কামবোৰ ভালকৈ ভালেই দেখিছে এতিয়ালৈকে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইটো হয় বাৰু আমি গোটেইখিনিকে কৈছোঁৱে আৰু ইলেকশ্যনৰ সহযোগিতা আগবঢ়াবলৈ চবৰেতো আৰু ভোটাধিকাৰটো মেইন আৰু ভোট ভোটটো কৰিবই লাগিব সেইটোৱে চবকে বাকী আপোনাৰ এইফালে এইটো চাইডে আপোনাৰ অঁ ফিল্ড ভালেই আপুনি বাকী কামখিনি আগবাঢ়ক আৰু আগলৈয়ো যাতে আমাক সহায় কৰি যায় আৰু আমিনো এজন মুখীয়ালক কিয় ভোট দিওঁ আমাৰ যিখিনি অসুবিধা সেইখিনি দূৰ কৰিবলৈকেতো ভোট দিওঁ অঁ সেইখিনি বাৰু হ'ব অঁ অঁ হয় হয় অঁ অঁ সেইটো আছেই তথাপিতো কামটো মানুহে আজিকালিতো চবেই মানে হেৰিটো চায় অঁ কাম কৰিব লাগিব অঁ কামটো ভালকৈ কৰিলে আপুনি সুবিধা পাবই ঠিক আছে হ'ব বাৰু দিয়ক অঁ